যিহেতু আমি গাঁৱতে থাকোঁ সেইটো কাৰণে আমি মাছ মাৰি মাৰোঁ বিশেষকৈ জকাই মাৰোঁ জকাই মাৰিবৰ সময়ত কাষতে খালৈটো বান্ধি লওঁ কাষত খালৈটো বান্ধি মাৰিও ভাল লাগে ঘূৰি ঘূৰিও মাৰোঁ কেতিয়াবা পানী কম হ'লে মানে জকাইখন পাতি হেপিয়াই আনো তেনেকৈয়ো আমি মাছ মাৰিব মাছ পাওঁ দ্বিতীয়তে পল' মাৰোঁ আঁঠুৱা মাৰোঁ চালনী মাৰোঁ বৰশি বাওঁ বৰশিও কিছুমান বৰশি মানে এনেকৈ মাৰিডালত লগাই পেনিও পাতোঁ বৰশিটোত যদি কেঁচু এডাল দিওঁ সেই কেচুঁডাল খাবলৈ আহি মাছে লৈ যায় আৰু আৰু দ্বিতীয়তে এনেকৈ হেৰি লানি বৰশি মাৰো দিওঁ কেইবাটাও বৰশি মানে ৰচিত টানিপেনি এনেকৈ পানীত পেলাই দিওঁ গধূলি হ'লে পেলাওঁ ৰাতিপুৱা হ'লে চাওঁগৈ আৰু কেতিয়াবা লাগে কেতিয়াবা নেলাগে মাছ নেথাকিলে মানে পল হেৰি জুলুকি মাৰোঁ চেপা পাতোঁ ডিঙৰা পাতোঁ পাতোঁ এনেকৈ মানে মাছ মই খাওঁ আৰু আমি তাৰ পাছত দূৰত হ'লেও মাছ মাৰিবলৈ গ'লে মানে কেতিয়াবা যাওঁ মাছ যদি পাওঁ আৰু দেৰিলৈকে থাকোঁ যদি নেপাওঁ আৰু অলপ ৰৈ পেনি গুচি আহোঁ আৰু তেনেকেই